দাদা কথা এটা সুধো ক'ব পাৰিব নহয় কচোন এই মানে পেন কাৰ্ডখন বনোৱাৰ কথা এটা কওঁ বুলি ভাবিছোঁ এই মই কি কি কৰিব লাগিব কি নাই নাজানো কৈ দিবচোন সেইটো কেনেকৈ কি কৰিব লাগে মানে মোৰ নথি পত্ৰ ক'ত জমা দিব লাগিব কি কৰিব লাগিব সেইখিনি কৈ দিব লাগে মোক কৰিব পৰা নাই মই পেন কাৰ্ডটোতো বনাবৰ কাৰণে ওঠৰ বছৰ হৈ গ'ল হৈ যোৱাৰ কাৰণে মানে যেতিয়া পেন কাৰ্ডখন প্ৰয়োজন হৈছে সেইকাৰণে পেন কাৰ্ডৰ কাৰণে কি কি কৰিব লাগে নাজানো কৈ দিয়কচোন মোক মানে নথি পত্ৰ কি কি লাগিব আৰু ক'ত জমা দিব লাগিব কেনেকৈ কি কৰিব লাগিব সকলোখিনি মোক মানে বুজাই দিব লাগে কথা হ'ল সেইটো মই একোৱেই নাজানো মোক এতিয়া পান কাৰ্ডখন মানে দৰকাৰ হৈ আছে তাকে কৰি দিয়কচোন কি কৰিব লাগে